হেল্ল' আমি আচলতে গাঁৱত বাস কৰোঁ আমাৰ গাঁৱৰ যিবিলাক খাদ্য পুষ্টিকৰ খাদ্য আমাৰ আছে কলডিল খাওঁ আমি কলডিল বিভিন্ন পদ্ধতিৰে বনাওঁ কলডিল কলডিলৰ আঞ্জা বনাই খাওঁ কলডিল ভাজি খাওঁ তাৰ পিছত বিভিন্ন ছিষ্টেমতে কলডিল খোৱা যায় আমাৰ ওচৰতে মাছ পুঠি ধৰাৰো সুবিধা আছে পথাৰত মাছ ধৰোঁ চেপা পাতি মাছ বনাই খাওঁ টেঙাৰে খাওঁ বা মাছ ডাঙৰ মাছ পালে ভেদাইলতা পুষ্টিকৰে খাদ্য হয় ভেদাইলতা মাছেৰে বনাই বনাই খাওঁ আমাৰ শাক পাচলিও ঘৰৰ ওচৰতে খেতি কৰি লওঁ শাক পাচলি পাচলি বনাওঁ পালেং শাক লাই শাক এইবিলাক বনাই খোৱা হয় মাংস সচৰাচৰ আমি পাৰ পাৰ খাওঁ লোকেল মুৰ্গী এইবিলাকো বনাওঁ খোৱা যায় তাৰ পিছত আমাৰ আৰু বনৰীয়া কিছুমান ঢেঁকীয়া কলগছৰ কলগছৰ পুলি পচলা খোৱা যায় তাৰ পিছত আমাৰ কলমৌ শাক পথাৰত পোৱা যায় কলমৌ শাক কলমৌ শাক খোৱা যায় এনেকৈ কিছুমান পুষ্টিকৰ খাদ্য আমি বনাই খাওঁ সচৰাচৰ দাইল আলু এইবিলাকো খোৱা যায় তাৰ পিছত এতিয়া

মাছ পথাৰত মাছ ধৰিলে মাছৰ পোৱালী মাছবিলাক কিবা কিবি টেঙাৰে বনোৱা যায় টেঙা শাক আছে লফা শাক চুকা শাক এইবিলাকে মাছ বনাই খাওঁ আমি আৰু কৰদৈ টেঙা খোৱা যায় আমাৰ ওচৰতে কৰদৈ গছ আছে কৰদৈ কৰদৈৰে মাছ বনাই খাওঁ কৰদৈ কৰদৈও ভাজি খোৱাও যায় তাৰ পিছত আৰু